অঁ হেল্ল' এই মানে মোৰ মাটি এডোখৰ ম্যাদি কৰিব লাগিছিলে গতিকৈ সেই ম্যাদিৰ কাৰণে কেনেকৈ কি প্ৰচেছ কৰিব লাগিব আৰু বসুন্ধৰাটো চলি আছেনি আৰু মাটিডোখৰত আপোনাৰ মাটিডোখৰ মানে ম্যাদি কৰিবলৈ আছে এতিয়া কেনেকুৱা কি প্ৰচেছ ময়ো নাজানো সেইকাৰণে আপোনাক ফোন কৰিছিলোঁ

নাই নাই সেইটো জলডোবা হয় সেইটো তাতে মাটি কিন্তু ফাষ্ট কথাটো হৈ গ'ল মানে ডকুমেণ্টছ কেনেকুৱা কি প্ৰচেছ আক কি পইচা পাতি কিবা খৰচ পাতি হ'ব নেকি অঁ এতিয়া এই মাটিডোখৰ মানে এই মানে এই পথাৰৰ ছাইডতে আৰু মানে জান পুখুৰী ছাইডতে আছে মাটিডোখৰ অঁ অঁ বাকী বাৰু সব অঁ সব দি সবে হৈছে বাকী কিন্তু আপোনাৰ ম্য়াদিটো কৰি ল'ব লাগিছিলে সেইকাৰণে এই পাছত মানে ভাগ বিতৰা কৰোতে অলপ প্ৰব্লেম হ'বতো সেইকাৰণে ম্য়াদিটো কৰি থ'লে ভাল তাকে মানে মই সেইটো বিষয় লৈ মইও ইমান নাজানো গাঁৱততো কৰি আছে কিছুমান মানুহে গৈ কৰি আছে চাগে আপোনাৰ গুৰিত মই আগতে কৰিছিলে চাগে এতিয়া যদি বন্ধ হৈ গ'ল এতিয়া চাগে নাই কৰা কিন্তু সোনকালে মানে ম্যাদিটো কৰি ল'ব লাগিব সেইটো কাৰণে বোলো বসুন্ধৰাটো মানে বন্ধ হৈ গ'ল নহ্ এতিয়া বসুন্ধৰা থ্ৰী পইন্ট অ'টোওতো বন্ধ হৈ গ'ল নহ্ ঠিক আছে বাৰু দিয়ক মই বোলো এই কথাটো জানিবৰ কাৰণে বোলো আপোনাক ফোন কৰিছিলোঁ যদি আকৌ খোলা দিয়ে মোক আপুনি জনাব এবাৰ অঁ অঁ অঁ ঠিক আছে বাৰু দিয়ক হ'ব দিয়ক